মই ক্লাছ টেনৰ পঢ়াৰ পিছত আৰ্টছত পঢ়িম বুলি ভাবিছোঁ আৰ্টছটো মোৰ মানে বহুত মই আগৰপৰাই ভাবি আছিলোঁ কিন্তু আৰ্টছ মই ভাল পাওঁ পঢ়া পঢ়া শিক্ষাটো

পোৱা কাৰণেহে এইটো বাচি লৈছোঁ

একেবাৰে সৰুৰেপৰাই ভাবি আছিল আৰ্টছ পঢ়িম বুলি কিন্তু পঢ়া পঢ়িব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা যদি মোৰ আৰু তাৰপৰা আৰ্টছ যদি হেৰি নহয় ভাল যদি মোৰ পাৰ্চেণ্টেজ হয় ছাইন্স বা কমাৰ্চত পঢ়া শিক্ষাটো ল'ম সেই শিক্ষাৰ বাবে মই ভাল ৰিজাল্ট কৰিম বুলি মই নিজে আগবাঢ়ি যাম পঢ়া শুনা কাৰণে বহুত পইচা খৰচ কৰিব লাগিব কিন্তু পঢ়াটো মই মনোযোগ দি পঢ়িব লাগিব কিয়নো শিক্ষাই মেইন শিক্ষা নহ'লে মানে মানুহৰ লগত কথা বতৰা পাতিবলৈয়ো দিগদাৰ হৈ যায় মানুহৰ কথাৰ যদি কওঁতে ভুল হয় কিন্তু পঢ়াটোৱে চায় যদি মোৰ পঢ়া যদি কমপ্লিট কৰিব নোৱাৰিলে বহুত কষ্ট হয় পইছা যদি শিক্ষাৰ কাৰণে শিক্ষাৰ নহ'লে নহ'ব দশম শ্ৰেণী পঢ়াৰ বাবে তেতিয়াই মই বাচি ল'লোঁ দশম শ্ৰেণীত পঢ়োঁতে মোৰ ভাল ভাল ভাল নম্বৰ পাইছিলোঁ সেইটো কাৰণে তাৰপৰা যদি পাছ কৰা পিছত ভাল যদি নম্বৰ পাওঁ নম্বৰ পালে মই ভাল এখন ভালকৈ পঢ়িম বুলি ভাবি লৈছোঁ ভবা ভবাত

মানুহক ভাল আদৰ্শ দেখাব লাগিব পঢ়াৰ পিছত যদি ভাল এখন স্কুল কলেজত লগাই লৈ ভাল এখন শিক্ষাগত ল'ব লাগে মানুহৰ টকা পইচাটো মেইন ভাল যদি হৈ যায় তেতিয়া মই পইচা মানুহৰ ভাল কথা বতৰা ক'ব লাগিব পঢ়া শুনা গোট চব মই যদিহে পইচা পাতি নহ'লে মইতো লগাব নোৱাৰিম সেইটো কাৰণে মই যিখন পাম তাতেই লগাম কিতাপ পত্ৰও দাম হয় ভাল মনোযোগ দি পঢ়িব লাগিব এখন এখন অকল পঢ়িলেই নহ'ব ভালকৈ মনোযোগ দিব লাগিব পঢ়াৰ পিছত যদিহে ঘৰত পঢ়াব পাৰে ভালকৈ পঢ়াব পাৰে তেতিয়া ভাল কলেজতেই লগাই ল'ম যদি হেৰি কৰিব নোৱাৰোঁ নোৱাৰিলে দিগদাৰ হ'ব মোৰ মোৰ পিনৰপৰা মই ইমানকে কৈ সামৰণি মাৰিছোঁ